ক'ভিড নাইণ্টিনৰ ফলত বিশেষকৈ প্ৰব্লেম হিচাপে দেখা দিছে আমাৰ বিদ্যালয়বিলাকত যেনেকৈ ক'বলৈ গ'লে বিদ্যালয়ত আমাৰ আগতে যেনেকৈ পাঠদান কৰাইছিল স্কুললৈ যোৱা হৈছিল তেনেকেই ক্লাছবোৰ নোহোৱা হ'ল বিশেষকৈ ক'বলৈ গ'লে ক'ভিড নাইণ্টিনৰ ফলত আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক মোবাইলৰ যোগেদি আপোনাৰ অনলাইনৰ যোগেদি পঢ়োৱা হৈছিল ঠিক তেনেদৰে অনলাইনৰ যোগেদি পঢ়াওঁতে সৰু সৰু ল'ৰাবোৰ ঘৰৰ পৰা বাহিৰত নোলোৱা হ'ল কিয়নো সিহঁতি বাহানা এটা পালে যে মোবাইলৰ যোগেদি আমি পঢ়িছোঁ ক'বলৈ তেনেকৈ কৈ মেলি পঢ়িব ধৰিছে ঠিক তেনেদৰে আপোনাৰ খেলা ধূলাটো কমিছে স্কুললৈ যোৱা আগৰ পৰিৱেশবোৰ নাইকিয়া হ'ল আৰু এটা নিগেটিভ পইণ্টো আছে ক'বলৈ গ'লে ডাঙৰ নিগেটিভ পইণ্ট অনলাইন হোৱাৰ বাবে কিছুমান দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে যাৰ বিশেষকৈ ক'বলৈ গ'লে ঘৰত মোবাইল ফোন নাই তেওঁলোকৰ বাবে বহুত অসুবিধা তেওঁলোকে কিয়নো তেনেদৰে ক্লাছ কৰিব পৰা নাই যিদৰে এতিয়া যাৰ মোবাইল আছে যাৰ ঘৰত যাৰ ঘৰত তেনেদৰে ভাল ইণ্টাৰনেটৰ সুবিধা আছে তেওঁলোকেহে কৰিছে ক্লাছ কিন্তু যাৰ নাই তেওঁলোকেতো কৰিব পৰা নাই তেনেধৰণৰ অসুবিধা বহুতো আহি পৰিছে আৰু ক'ভিড নাইণ্টিন ভেকচিন লোৱাৰ পিছত আমাৰ ইয়াত দেখা গৈছে বহুতো সৰু সৰু ল'ৰা হওক বা আপোনাৰ ডাঙৰ ডেকা ল'ৰা হওক সৰু সৰু ল'ৰাবোৰৰ বিশেষকৈ তো জ্বৰ হ'বলৈ ধৰিছে ঘনাই মাজে মাজে আৰু তেনেদৰে ডাঙৰ ডাঙৰ ডেকা ল'ৰাবিলাকৰো আপোনাৰ ক'বলৈ গ'লে গা বিষ গাঁঠি বিষ আদি ধৰণৰ বেমাৰ দেখা দিছে ক'বলৈ গ'লে বিশেষকৈ কাম কৰিব নোৱাৰা হৈছে অলপতে ভাগৰ লাগে ঠিক তেনেদৰে ক'বলৈ গ'লে আপোনাৰ বয়সস্থ মানুহবিলাকৰো আপোনাৰ কঁকাল বিষ হয় যেনেকৈ গাঁঠি বিষ সেইবিলাকৰ বিষবোৰ আপোনাৰ আজিকালি ক'ভিড নাইণ্টিন ভেকচিন লোৱাৰ পিছত বেছিকৈ দেখা দিছে বুলি আমি অনুমান কৰিছোঁ আৰু ঠিক